মোৰ গাঁৱত যদি কাৰোবাক কুকুৰে কামোৰে তেতিয়াহ'লে আমি লগে লগে কুকুৰে কামোৰা ঠাইখিনি আমি পৰিস্কাৰকৈ ধুব দিব লাগিব তাত ডেটলেৰে ধুলে ভাল হয় অথবা ভালদৰে চাবোনৰে ধুই দি তাত তেজ নোলাবৰ কাৰণে তেজ নোলোৱা ঔষধ দি তেওঁলোকৰ সেইখিনি আমি ভালদৰে কাপোৰেৰে অথবা পৰিস্কাৰ তুলাৰে তুলা দি সেইখিনি বান্ধি দি আমি ডক্টৰৰ ওচৰলৈ যাবলৈ ক'ম তেতিয়া ডাক্টৰে যিমানদূৰ ৰেডিবৌৰ বুলি এটা ইনজেকচন আছে আকৌ টি টি বুলি এটা ইনজেকচন আছে এই দুয়োটাই ইনজেকচন দিয়ে আৰু এই দুয়োটা ইনজেকচন দিলে মানুহজনৰ দুইধৰণৰ সফলতা আহে ৰেবিবৌৰ ইনজেকচনটো আমি জনাত তেওঁ পাঁচটা লৈকে ল'ব লাগিব সময় অনুযায়ী ডাক্টৰে ক'ব আৰু টি টি ইনজেকচনটো তাৰ যি উপৰুৱাকৈ আঘাত হ'ল সেই আঘাতখিনি তাৰ পৰা যাতে কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নহয় তাৰ কাৰণে সেইখিনিত ইনজেকচনটো দিব কিন্তু ইয়াৰ আগতে গাঁৱত কুকুৰে কামোৰিলে মানুহে আসুৰি কিছুমান দিছিলে এইবোৰ ভুল ধাৰণা আসুৰি অৰ্থাৎ গছৰ পাত অন্যান্য ধৰণৰ বস্তুৰে বনোৱা ঔষধ মানুহক খাব দিছিলে মানুহক লগাব দিছিলে কিন্তু সেইবোৰ কৰাত কৰিলে মানুহটো সম্পূৰ্ণ ধৰণে সুস্থ হৈ নুঠে কিছুদিন পিছত মানুহজন জলাতংক ৰোগত ভোগে আৰু মৃত্যু মুখত পৰে এইটো ভুল ধাৰণা আছিলে আমি এই কথাটো গাঁৱৰ মানুহক বুজাই দিওঁ যিকোনো প্ৰকাৰে তেখেতসকলে ডাক্টৰৰ পৰামৰ্শ লব লাগিব আৰু ডাক্টৰে ঠিক তেনেদৰে মই আগতে কোৱাৰ ধৰণে ডাক্টৰে চিকিৎসা কৰিব আৰু তেতিয়া মানুহজনৰ জীৱন ৰক্ষা পৰিব গতিকে কুকুৰে আমাৰ গাঁৱত কাৰোবাক কামোৰিলে আমি আমি লগে লগে এইখিনি শুশ্ৰূষা কৰোঁহক